খেলাতো বহুতেই আছে আগতে যেতিয়া স্কুলত হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়াতো বহুত কিবাকিবি খেলা খেলিছিলোঁ যেনে কাবাদী বা এ হেৰি দৌৰা খেলা কিবাকিবি বহুত খেলিছিলোঁ এতিয়াতো সেইবিলাক নাই এতিয়া কেতিয়াবা লুডু খেলাও কেতিয়াবা জিৰণি সময়ত লুডু কেতিয়াবা জখলা খেলোঁ কেতিয়াবা এই শিলগুটি বুলি যে কয় শিলগুটি খেলা সেইবিলাক খেলিছিলোঁ বাকী খেলা বহুত আছে খেলা চাই ভাল পাওঁ চাওঁ কিন্তু